সুলভ পৰিবহণৰ অভাৱে আমাৰ ওচৰ চুবুৰীয়া গাঁওবোৰক স্বাস্থ্যসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত বহুতো পিছ পেলাইছে কাৰণ আমাৰ সুলভ পৰিবহণৰ অভাৱৰ কাৰণে মানুহৰ স্বাস্থ্য কিবা ক্ষতি হ'লে যাবলৈ অসুবিধা হয় ৰাস্তা পদূলিৰ যাতায়তৰ ব্যৱস্থা বেয়া কাৰণে কিছুমান বেছি অসুখীয়া মানুহ গৈ হস্পিটেল পোৱা আগে আগেই মানুহজনৰ মৃত্যুও হ'ব পাৰে আৰু স্বাস্থ্যজনিত কাৰণেতো অভাৱেই কিন্তু শিক্ষাৰ কাৰণেও সুবিধাও হৈছে গাঁৱৰ ল'ৰা ছোৱালী চহৰত গৈ পঢ়িবলৈ অসুবিধা হৈছে কাৰণ যাতায়তৰ ব্যৱস্থা কম বা সুলভ মূল্যৰ তেনেকৈ কোনো ব্যৱস্থা নাই সেইকাৰণে আমাৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি অভাৱ হৈছে